পেটৰ বিষ উঠিলে কেঁচা হালধি বটি পেলাই ৰস উলিয়াই খুৱাওঁ আৰু নৰসিংহ জোল বনাওঁ মাছেদি বনাওঁ নৰসিংহ মানমুনি ভেদাইলতাই জোল বনাই দিওঁ আৰু গেছৰ প্ৰব্লেম থাকিলে বইল বনাই মগুৰ দালি চালি বইল বনাই বনাই এনেকৈ খুৱাওঁ